অঁ কোনে নো চিনি পোৱা নাই নাম্বাৰটো ছেভ নাই অঁ অঁ অঁ কওক কওক অঁ মই নম্বৰটো ছেভ নাছিল যে সেইকাৰণে ধৰিব পৰা নাছিলোঁ এ আছোঁ আৰু বিহু বুলি অঁ বিহু বুলি কিবাকিবি বিহুৰ কামো কৰি আছোঁ কাপোৰ চাপোৰ ধোৱা মেলা পিঠা বনোৱা হয় বনাইছোঁ বাপ ৰে বাপ বিহুত পিঠা নবনালে বিহুত পিঠা নবনালে কেন্কে হ'ব বিহুত পিঠা বনাবই লাগ্ব হয় অঁ বনোৱাতো বিৰাত ভাল সহজেই দেখোন পদ্ধতিটো আগতে মাহঁতে যেন্কে বনাইছিল সেন্কে তিল পিঠাৰ কাৰণে তুমি হেৰি কৰিব লাগ্ব তিলটো ধুই পেলাই আগে প্ৰথমে শুকোৱাই ল'ব লাগিব ৰ'দত পূৰা একদম মচমচিয়াকৈ শুখেই লৈ থৈ দিলা থৈ দি পিছত চাউল বৰা চাউলৰ হেৰিখিনি চাৰি পাঁচ ঘণ্টামান ভিজাই থ'ব লাগিব বৰা চাউলখিনি ভিজাই থৈ তৈৰাই থ'ব লাগ্ব বাঁহৰ খৰাহিত বাঁহৰ খৰাহিত তৈৰাই থৈ থলা তৈৰাই পেলাই এক ঘণ্টামান ৰাখিলা তাৰ পিছত ঢেঁকীত ধুনীয়াকৈ খুন্দি চালি তালি লৈ একদম হেচি হেচি পিঠাগুড়িটো একদম হেচি হেচি থবা তাৰ পাছত হেৰি যদি তোমাৰ তাতে ঢেঁকী নাই উৰলত হ'লেও হ'ব অলপমান অক্লা মানুহ যিহেতু তাৰ পিছত আৰু হেৰি তিলখিনি তুমি ধুনীয়াকেই হেৰি খুন্দি ল'লা ভাজি ল'ব লাগিব প্ৰথমে ভাজি লৈ খুন্দি ল'লা য'তেই খুন্দা ঢেঁকীত খুন্দবা উৰলত খুন্দবা বা মিক্সিত খুন্দবা খুন্দাটো য'তে ত'তে খুন্দবা পাৰি তাৰ পিছতে আমাৰ গুৰ যি আছে হেৰি মিথৈ বুলি কওঁ আমি সেই মিথৈখিনিত তুমি তিলৰ গুৰাখিনি হেৰি কৰিলা মিক্স কৰ্লা ধুনীয়াকৈ তাতে মিক্স কৰি হ'লে ধুনীয়াকৈ মিক্স কৰি পেলাই টাৱাত বা সেই আমাৰ এই চৰু বুলি কয় যে মাটিৰ চৰু সেইবিলাকটো চিনিয়ে পোৱা চৰুত ধুনীয়াকৈ তুমি হেৰি কৰ্লা পিঠা কেইটা বৰ ধুনীয়াকৈ আঠা থাকিলে বৰ ধুনীয়াকৈ উঠে দিয়া অঁ হ'ব দে বৰ ধুনীয়াকৈ হৈ যায় দে অঁ আহিবা তুমি বিহু খাবা দে হ'ব দে দে হ'ব দে